কোনে কৈছে

অঁ কওক অঁ কি খবৰ আপোনাৰ আপোনালোক অঁ আছোঁ আছোঁ ভালেই আছোঁ কওকচোন কিয় বা ফোন কৰিছিল আপুনি ভোট জলকীয়া লাগিছে তো কিয় নালাগিব খালি লা লাগিলেওনো কি হ'ব ভোট জলকীয়া গছতে পচি যাব ধৰিছে খোৱা মানুহেই নাই তেলো নাই মোৰ তেলো নাই কিন্তু আমিতো আমাৰ ঘৰততো ভোট জলকীয়া খোৱা মানুহেই নাই এটা আমি চাৰিটা হে মানুহ ঘৰত চাৰিটা মানুহে কিমান ভোট জলকীয়া খাম মই নাজানো নহয় কেনেকৈ আচাৰ বনায় মই নাজানো নহয় অঁ

হয় নেকি অঁ মইতো গমেই মই মই গমেই পোৱা নাছিলোঁ সেইকাৰণে মই গম পোৱা নাছিলোঁ সেইকাৰণে অঁ অঁ ঠিক আছে দিয়ক